মোৰ অঞ্চলৰ আটাইতকৈ বিখ্যাত কলেজ হৈছে তৰুণ চন্দ্ৰ ডেফিনি অৰিয়েণ্ট ফ্লাৱাৰ মজলীয়া বিদ্যালয় বিশ্বনাথ মহাবিদ্যালয় আদি মোৰ পৰিয়ালটোত মই নিজেই মোৰ দাদা মোৰ ভন্টি মোৰ ভাইটি লগতে মোৰ খুৰাৰ ছোৱালী খুৰাৰ ডাঙৰ ল'ৰাটো আৰু মোৰ বৌৱে পঢ়ি আছে তেওঁলোকে বি এ হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ আৰু বিদ্যালয়ত পঢ়ি আছে সকলোৱে